হবি হিচাপে বাচি ল'বলৈ বুলি ক'লে মই মানে গোটেই যিবিলাক বস্তু মই দেখি থাকোঁ মই চায় থাকোঁ মই এটা ফ্ৰেমত চাওঁ মানে বস্তুবিলাক মই কাঠামো এটাত চাওঁ তো চালে কি হয় এই যিটো ৰেচিঅ' চিক্সটিন ইঞ্চ তু নাইন মই সেইটো বস্তু দেখা পাওঁ আৰু কিবা ইণ্টাৰেষ্টিং বস্তু দেখা পালে মই সেইটো ধৰি ৰাখিবৰ মন যায় তো ফটোগ্ৰাফীত এনে নহয় যে মই বস্তুটোক বন্দী কৰি দিম কিন্তু সেই মমেণ্টটোৰ সেই সময়খিনিৰ মানে যেন জীৱন এটাৰ অলপ সময় যেন মই লৈ ল'লো সেই ফটোটোৰ জৰিয়তে যিহেতু ভিডিঅ'টো ফটোবিলাকৰে সমষ্টি ভিডিঅ' এটা ল'লে তো সেই ফটোও মই ভাবোঁ এটা মানে সেই যিটো এটা ঘটনা বা যিটো এটা মই বস্তু দেখিলো সেই মমেন্টটোত মই যিখিনি অভিজ্ঞতা ল'লো সেই অভিজ্ঞতাৰ অলপমাণ পাৰ্চেণ্ট মই মোৰ বন্দী কৰি ল'লো ফটোখনত তো এই ফটো তুলি মই ভালপাওঁ মানে মই মানে দেইলি জীৱনতো মই বেলেগ বেলেগ যি কাম কৰি থাকোঁ সেই কাম কৰি থাকিলে যিবিলাক বস্তু দেখি থাকোঁ সেই দেখি থাকোতেই মই মানে ফটোবিলাকো তুলি যায় থাকো নিজৰ মোবাইলটো মই কেমেৰাটো অন কৰি কেনে ফটো এখন তুলি দিওঁ মানে